মই পৰিয়ালৰ সদস্যসকলৰ লগত কথা পাতি পাতি খাদ্য বনাবলৈ খুবেই ভালপাওঁ আৰু পাকঘৰত আমি গোটেইকেইজনীয়ে মিলিজুলিয়ে খাদ্যখিনি বনাওঁ আৰু তেওঁলোকৰ লগত কথা পাতি মানে ভাল এইটো কাৰণেই লাগে কাৰণ মনৰ কথাবোৰ কেতিয়াবা এই খাদ্য বনাই থাকোঁতেই খুলি খুলি কোৱা যায় তেওঁলোকৰো কথাবোৰ মই বুজি পাওঁ মোৰ কথাবোৰো তেওঁলোকে বুজি পায় আৰু হাঁহি ধেমালি বহুতেই হৈ থাকে পাকঘৰতেই বাৰু